বাইকিং কৰাৰ সময়ত আমি মনত ৰাখিবলগীয়া কথা কেইটা হ'ল আমি সদায় হেলমেট পৰিধান কৰিব লাগে আমি জোতা পৰিধান কৰিব লাগে তাৰ উপৰি বাইক চলাই থকা অৱস্থাত আমি ম'বাইল একেবাৰে ব্যৱহাৰ কৰিব নালাগে বাইক চলোৱা সময়ত আমি লগত লৈ যাবলগীয়া নথিপত্ৰ সমূহ হ'ল ড্ৰাইভিং লাইচেঞ্চ ৰেজিচট্ৰেছন চাৰ্টিফিকেট প'লিউচন চাৰ্টিফিকেট ইঞ্চোৰেঞ্চ এই চাৰিখন কাগজ আমি সদায় আমাৰ লগত ৰাখিব লাগে মই বাইক চলোৱাৰ সময়ত মই হেলমেট সদায় পৰিধান কৰোঁ মই জোতা পৰিধান কৰোঁ মই কোনোদিনে ফোন ব্যৱহাৰ নকৰোঁ তাৰোপৰি লাইচেঞ্চ ৰেজিচট্ৰেছন চাৰ্টিফিকেট পলিউচন চাৰ্টিফিকেট ইঞ্চোৰেঞ্চ এই কাগজ সমূহ মই মোৰ লগত সদায় ৰাখোঁ